মোৰ প্ৰিয় ৰানিঙৰ সম্পৰ্কীয়ত মই দুটামান মিম মই প্ৰকাশ কৰিব বিচাৰোঁ ৰানিং কৰি প্ৰব্লেমবোৰৰ পৰা আঁতৰি আহিলে তাক একচাৰচাইজ হিচাপে ধৰা হয়নে তেওঁলোকে কয় যোৰকৈ দৌৰা তুমি ঠিক হৈ যাবা তাৰপিছতেই মই মাটিত ঢলি পৰোঁ ৰানিঙটো হ'ল এনেকুৱা এটা একচাৰচাইজ য'ত প্ৰথমে শৰীৰটোক কোৱা হয় তই প্ৰথমতে বেয়া পাবি কিন্তু পিছত মোক ধন্যবাদ জনাবি